হেল্ল' অঁ এইটো চিমি চিমি হয় নাই বাৰু মই এই অসমীয়া চিনেমা এখনৰ পৰিচালিকা এগৰাকীয়ে কৈছোঁ এন কে প্ৰডাকশ্য়নৰ তুমি চিনেমাৰ এনেকৈ গান চানবিলাকত অভিনয় কৰা হয়নে চিনেমা কৰা গতিকে মই মানে মোৰ এন কে প্ৰডাকশ্য়নৰ এখন নতুন চিনেমা বনাবলৈ বিচাৰিছোঁ সেই তাত মানে অভিনয়ৰ কাৰণে এগৰাকী অভিনেত্ৰীৰ প্ৰয়োজন হৈছে ভাবিছোঁ মই তোমাৰ মানে ভিডিঅ'বিলাক চাওঁ তোমাৰ ভাল লাগে সেইকাৰণে মই তোমালৈ ফোন এটা কৰিলোঁ যে তুমি আমাৰ চিনেমাখনত মানে কৰিব পাৰিবা নেকি সেইটো পাৰিবা নাই বাৰু শ্বুটিংবিলাক আমাৰ আৰম্ভ কৰা প্ৰায় হৈছেই খালী এতিয়া অভিনেত্ৰী এগৰাকীৰ প্ৰয়োজন হৈ আছে এতিয়া তুমি কেনেকৈ লোৱা চিনেমা এখন কৰিবলৈ হ'লে তোমাক কিমান কেইটকা লোৱা তুমি সেইটো জানিব বিচাৰোঁ অঁ এতিয়া যদি মানে দিনটো দিনটো দিনটোত হ'লে মানে তোমাৰ থাকিবলৈ তেনেকৈ নালাগে যদি মানে ধৰা দিনটোত নহয়গৈ শ্বুটিংখিনি আকৌ থাকি যায় তেন্তে তে থকা খোৱাৰ সেইখিনি ব্যৱস্থা কৰি দিয়া হ'ব আৰু

অঁ ঠিকে তে তেন্তে মই অঁ

অঁ তেতিয়াহ'লে তোমাক মই চিনেমাখনৰ যিখিনি স্ক্ৰিপ্টখন সেইখন তোমালৈ মই তোমাৰ এই নাম্বাৰটোততো হোৱাটছএপ আছে নহয় অঁ মই তোমাক হোৱাটছএপত তোমাক ইস্ক্ৰিপ্টখন পঠাই দিম তুমি চাই ল'বা অভিনয়টো কেনেকৈ কৰিব লাগিব কথা সেইখিনি পঢ়ি মেলি চাই অঁ তেতিয়া তুমি ভালকৈ কৰিব পাৰিবা আৰু তুমি যেনেকৈ বিচাৰিছা তেনেকেই দিম বাৰু তুমি ইস্ক্ৰিপ্টখন চাই পেলাই জনাবা পাৰিবনে নোৱাৰা

ঠিক আছে তেন্তে